হেল্ল' দাদা মই তিনিচুকীয়াৰ পৰা বৰুৱাই কৈছো হয় দাদা এইটো গুৱাহাটী পৰিবহন কেন্দ্ৰত লাগিছেনে হয় যোৱা কালি মানে আপোনালোকৰ পৰিবহন কেন্দ্ৰৰ পৰা আমি এখন কেব বুক কৰিছিলোঁ তিনিচুকীয়াৰ পৰা কাজিৰঙালৈ যাত্ৰা কৰিছিলোঁ হয় দাদা আপুনি কিন্তু যিজন ড্ৰাইভাৰ আমাৰ লগত পঠাইছিল বহুত ভাল আছিল নম্ৰ আছিল আমাৰ ফেমিলি মেম্বাৰ সকলোৱে প্ৰশংসা কৰিছে মোৰ লগত মোৰ মা ভাইটি দাদা বা সকলোৱে গৈছিল সকলোৱে প্ৰশংসা কৰিছে ইমানেই ভাল আছিল যে আমাক সঠিক স্থানত নি থৈ আহিছে মানে তাতো ইমান আমি ভবাই নাছিলোঁ যে ইমান ভালকৈ বস্তুবিলাক দেখা পাম আমি আগে গৈ পোৱা নাছিলোঁ আমাক ইমান ভাল ভাল হোটেল বুক কৰি দিছে যে আমি ভবাই নাছিলোঁ আমি ইমান ভালকৈ গৈ পাম ইমান ভালকৈ গৈ মেলি মানে আহিব পাৰিম

আৰু এটা কথা দাদা মানে বেলেগে বেলেগ যিমান মানুহ গৈছে মানে আমাক কৈছে যে তালৈ মানে ভাড়াটো বিছ হাজাৰ লয় কিন্তু আপোনালোকৰ ড্ৰাইভাৰজন ইমানেই ভাল যে আমাক মানে এহেজাৰ টকা ডিছকাউণ্ট দিলে ঊনৈছ হাজাৰ ল'লে ইমানেই ভাল লাগিল আৰু এটা কথা দাদা আমাৰ ফেমিলী মেম্বাৰ সকলোৱে কৈছে যে আমি মানে অহা সপ্তাহমানত শ্বিলং যাম আমাৰ সকলোৱে মোক কৈছে যে আপোনালোকৰ কেবখনে বুক কৰিব লাগে আৰু আপোনালোকৰ ড্ৰাইভাৰজনেই ল'ব লাগে সেইকাৰণে দাদা আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি কিন্তু আমাক আপোনাৰ কেবখন দিব বহুত আশা কৰিছোঁ আপোনালোকৰ ড্রাইভাৰজন আমাৰ লগত পঠাব তাকে আৰু কেনেকৈনো ধন্যবাদ জনাম বহুত বহুত ধন্যবাদ আমাক ইমানখিনি সহায় কৰাৰ বাবে অঁ থেংক ইউ দাদা